কুৰ্তা এটা মই অৰ্ডাৰ দিছিলোঁ আজি দহ দিনমানেই হ'ল শেষত আহি পাইছে আৰু ইমানেই বেয়া কুৰ্তা আহিছে মই কি ক'ম আৰু ক'লা ৰঙৰ কুৰ্তা অৰ্ডাৰ দিছিলোঁ ঘটি হাতৰ অৰ্ডাৰ দিছিলোঁ আহিছে লং হাতৰ দীঘল মই অৰ্ডাৰ দিছিলোঁ আহিছে সৰু একেবাৰে ছৰ্টত এতিয়া মই এইটো কুৰ্তাটো পেণ্টৰ লগতেই পিন্ধিম নে চেলোৱাৰেই বনাম নে কি কৰিম আৰু উপৰিঞ্চি কুৰ্তাটোৰ চাইডৰ ফালে ফুটা এটা আছে আৰু ওপৰখিনিও অলপ ফালা নিচিনা আছে এমব্ৰডায়েৰীৰ কোনো নামো নিচানেই নাই এমব্ৰইডাৰী কৰা বুলি নেটত দেখাইছিলে যে অলপ এমব্ৰইডাৰী আছে অলপ ডিজাইন আছে বুলি নাই অকনো ডিজাইন নাই আৰু কাপোৰটো ইমান সুমোটা হৈ আহিছে মানে সোঁতোৰ মোতোৰ হৈ আহিছে মোৰ বিৰাটেই খং উঠিছে এনেকুৱা প্ৰডাক্ট বিক্ৰী কৰিব নালাগে আৰু মোৰ ইমানেই হেপাঁহ আছিলে এই কাপোৰটো পিন্ধা কিন্তু এই কাপোৰটো দেখাৰ পিছত মোৰ খঙেই উঠিছে এতিয়া মই কাপোৰটো মই কাকো দিবও নোৱাৰোঁ নিজেও পিন্ধিব নোৱাৰোঁ আৰু এতিয়া মোক এতিয়া পইচাটো ৰিফাণ্ডটো নিদিবই চাগে কাৰণ মই পুৰা ওলটাই মোকেই ক'ব চাগে ময়েই বেয়া কৰিছোঁ সেইবুলি মই এতিয়া কমপ্লেইনে কৰিম ভালকৈ যে মোক এনেকুৱা কুৰ্তা নালাগেও আৰু মই কেতিয়াও এনেকুৱা কুৰ্তা অৰ্ডাৰো নিদিওঁ এইটো এপৰ পৰা